বৰ্তমান সময়ত পানী ফিল্টাৰ কৰিবলৈ আমি দুটাকৈ ব্যৱস্থা গ্ৰহণ কৰোঁ এটা হৈছে পৌৰাণিক এটা হৈছে আধুনিক পৌৰাণিক ব্যৱস্থা মতে

শিলগুটি আৰু বালি ব্যৱহাৰ কৰি ফিল্টাৰ বনাওঁ অৰ্থাৎ টিং এটা আমি তলপিনেদি ফুটা কৰি ওপৰত বালি আৰু শিলগুটি দি ওপৰত পানী ঢালি দিওঁ তাৰপৰা ফিল্টাৰ হৈ পানীখিনি ওলাই সেইটো হৈছে পৌৰাণিক আৰু নতুনকৈ আমি ফিল্টাৰ কিনি আনিছোঁ তাৰ উপৰিও কেণ্ট পিউৰিফাই ব্যৱহাৰ কৰোঁ যাৰ জৰিয়তে ইলে যাৰ জৰিয়তে খোৱা পানী যথেষ্ট বিশুদ্ধ হয় আৰু অৱশ্যে এই ক্ষেত্ৰত ইলেক ইলেক্ট্রিক কিছু খৰচ হয় তথাপিতো ঘৰুৱা পদ্ধতিতকৈ কিছু এই ব্যৱস্থা শক্তিশালী আৰু সেইকাৰণেই আমি বৰ্তমান সময়ত আধুনিক প্ৰযুক্তিবিদ্যাৰ দ্বাৰা নিৰ্মাণ কৰা ফিল্টাৰ ব্যৱহাৰ কৰোঁ অৱশ্যে কিছু সময়ত আমি পৌৰাণিক যি ব্যৱস্থা আছিল সেই ব্যৱস্থাৰ জৰিয়তেও ফিল্টাৰ ব্যৱহাৰ কৰি আহিছোঁ কিয়নো প্ৰত্যেক সময়তেই কাৰেণ্ট বা বিজুলী সমাজত নাথাকে বা গাঁৱত নাথাকে সেইবাবেই আমি পৌৰাণিক ব্যৱস্থাও গ্ৰহণ কৰি আহিছোঁ